অঁ অঁ আজি এমাহৰ আগতে

কিয় হোৱা নাই আপুনি চাই দিয়কচোন

ন মই আকৌ আধাৰ চেণ্টাৰত গৈ পিনি আকৌ যাব লাগিব মোৰ কাগজৰ নাম্বাৰগিটা মই দি দিওঁনি

অঁ আপোনাৰ আধাৰ চেণ্টাৰটো আগৰ জেগতে আছেনে মই কাইলৈ বা পৰহিলৈ এপাক যাম আপুনি চাই দিব অঁ নহয় তিনিমাহ সময় হয় কিন্তু ইমান সময় নালাগে নহয় মোটামুটি প্ৰায় আ হৈ যায় অঁ

লেখা আছেনি

অ

হ'ব